হয় হয় কওকচোন মোৰ আঠ বিঘামান আছে সপ্তাহত তিনি চাৰি কুইণ্টেলমান দিব পাৰোঁ আ

নিজে যদি ছিঙি মেলি নিব পাৰে তেতিয়া কিবা এটা চাই চিতি দিব পাৰিম আৰু কিমানমান লাগিব আপোনাক অ' ছিঙা মেলাটো নিজে কৰি অ' নিজে ছিঙি নিব লাগিব তেতিয়া চাই চিতি দিব পাৰিম আৰু বাৰু কিবা এটা দিম আৰু পাঁচ শতাংশমান ঠিক আছে হ'ব